আপোনাৰ সেনেকে ক'বলৈ গ'লে বিদেশী দেশ এখনত ৰাইড শ্বেয়াৰিং ছাৰ্ভিচ বিলাকৰ দ্বাৰা বহুত ভাল হৈছে কাৰণ সেইবিলাক আপুনি তাত যায় নাপাওঁতেই অনলাইন বুক কৰি ল'ব পাৰি সেই বুক কৰি আপুনি তাত উঠি ঘূৰিব পাৰে বিদেশখন ঘূৰিব পাৰে কিন্তু আপুনি যদি আগৰ পৰম্পৰাগত তুলনাত টেক্সিত কিবাকিবি চাই তেতিয়াহ'লে আপুনি যদি তাৰপৰা বিদেশ বেলেগ বিদেশ এখনত যায় বিদেশ এখনত যায় সেই টেক্সি এখন লৈ তেওঁলোকৰ লগত কথা পাতি ক'লৈ যাব সেইবিলাক সোধোতে আৰু তাৰে লেঙ্গুৱেজ বেৰিয়াৰ কিছুমান আহি যায় ন মাজত সেই লেঙ্গুৱেজবিলাক বেৰিয়াৰ আহাৰ ফলত কিছুমান অসুবিধাৰ সৃষ্টি হয় সেই অসুবিধাটো নহ'বৰ কাৰণে সেই অসুবিধাবোৰ নোহোৱাৰ কাৰণে আমি সেইটো কৰাই ভাল যিটো আপোনাৰ ৰাইড শ্বেয়াৰিং ছাৰ্ভিচ আছে সেইটো কৰাই ভাল হ'ব কিন্তু আপোনাৰ পৰম্পৰাগত টেক্সি হ'লে কথাটো আৰু অলপমান অসুবিধাৰ ফালে গুচি যায় কিন্তু যদি আপুনি এই ৰাইড শ্বেয়াৰিং ছাৰ্ভিচ কৰে ৱেবছাইটত বুক কৰি আপুনি ক'ত ক'লৈকে যাব সেইটো দিলেই হৈ যায় আপুনি তেওঁৰ লগত কথা পাতিবও পাৰে আৰু পে'মেণ্টটো যদি অনলাইন কৰি দিয়ে একো অসুবিধাৰ সৃষ্টিয়েই নহয় এইটো এটা ভাল পদক্ষেপ বুলি আমি ক'ব পাৰোঁ